আমাৰ ঘৰত মায়ে ভাত নবনায় মইয়ে ভাত বনাওঁ আৰু মই ভাত বনাব গ'লে ঘৰৰ পৰিয়ালে সকলোৱে সহায় কৰে মা চাউল ধুই দিয়ে আৰু পানী চানী আনি দিয়ে মই ভাত বনাওঁ আৰু ননন্দটোৱে মাংস আনিলে আলু কাটি দিয়ে পিঁয়াজ বাকলাই দিয়ে আদা ৰহোন চেলাই দিয়ে আৰু সকলো যোগাৰ কাষত নি দিয়ে আৰু মই কেতিয়াবা হাজবেণ্ডেও মোক সহায় কৰি দিয়ে আৰু কেতিয়াবা আমাৰ ঘৰৰ ভাইটি মই মাছ ভাজিব নোৱাৰোঁ তেল ছিটিকি পৰে ভাইটিয়ে আহি ভাজি দিয়ে আৰু আমাৰ ঘৰত জাই আছে মোৰ কেতিয়াবা অসুবিধা হয় জাইজনীও সহায় কৰি দিয়ে আৰু ৰাতিপুৱা ৰুটি বেলিলে সকলো সহায় কৰি দিয়ে কিছুমানে আটা মাৰি দিয়ে মই বনাওঁ আৰু ননন্দজনীও বহুত সহায় কৰি দিয়ে ঘৰৰ আটাই পৰিয়ালে মোক সহায় কৰি দিয়ে